অ অ

এ ভালে আছোঁ এইফালে বতৰটো বৰ্তমান ভাল বুলি ক'ব পৰা যোৱা নাই হয় বৰষুণ দি আছে আৰু যেতিয়া ৰ'দ দিয়ে বহুত বেছিয়ে গৰম হয় ডাঙৰ বৰষুণ মাজে মাজে কিনকিনীয়াও দিয়ে ঠিক নাই আৰু বৰষুণটোৰ কেতিয়া আহিব বিচাৰিছে আপুনি আহিব কেতিয়া অ অ আহিলে বা ক'ত আহে এতিয়া আমাৰ দৰঙতটো বাৰু ঠিকে আছে ফালে অলপমান মানে পৰিবেশটো ভালে বানপানী বিশেষকৈ অহা নাই কিন্তু বাকী বাকী ফালে কিন্তু বৰষুণ আহিলে গুৱাহাটীৰ ফালে কিন্তু বহুত বানপানী হৈ যায় ৰাস্তা ঘাট বেয়া হয় অ আমাৰ আহিলে ইয়াত আহিলে আৰু আপুনি আহিলে এটা কাম কৰিব আমাৰ ঘৰলৈ আহি যাব আমাৰ ঘৰলৈ আহিলে মই আপোনাক গাড়ী ঠিক কৰি পেলাই মই আপোনাক যি য'ত য'ত যাব বিচাৰে মই নিব পাৰিম অ তেতিয়াহ'লে আমাৰ ইয়াতে বহুত কেইখন পাৰ্ক আছে ওৰাং চোৰাঙো আছে আৰু পবিতৰাও ওচৰতে হয় সেইবাবে আপুনি আহিলে আমাৰ ঘৰলৈ আহি যাব আমাৰ ঘৰত আহিলে আপোনাৰ সহজ হ'ব আৰু মই আপোনাক সহায় কৰিম অ দিয়া দিয়ক আহিব আহিব